এটা পৰিয়ালত পুৰুষ মহিলাৰ ভূমিকা হৈছে এনেকা হৈছে পুৰুষবোৰে পুৰুষবোৰে টকা পইচা ইনকাম কৰি আনি ঘৰত দিয়ে আৰু মহিলাখিনি মানে ঘৰ চলাই ল'ৰা ছোৱালী ৰন্ধা বঢ়া চিলাই কাপোৰ কাপোৰ চিলাই শাল বোৱা এইবিলাক কাম মহিলাখিনিয়ে কৰে আৰু ল'ৰা ছোৱালী পঢ়োৱা ধৰণৰ দ্বায়িত্ববোৰ মহিলা মহিলাখিনি লয় আৰু পুৰুষবোৰে বাহিৰত গৈ ইনকাম কৰি ল'ৰা ছোৱালী স্কুলত থ'ব যোৱা আনিব যোৱা এনেকৈ ভাগ বতৰা কৰি সুন্দৰ কৰি ঘৰখন মিলাই মিচাই মিলাই মিচাই ভাগ কৰি লয় লোৱাৰ কাৰণে ঘৰখন সুন্দৰ ধৰণে আগবাঢ়ি গৈ থাকে